ধন্যবাদ দাদা আপোনাৰ দৰে মানুহ আজিকালি পাবলৈ টান আপোনাৰ দৰে মানুহ থকাৰ বাবেহে বৰ্তমান পৃথিৱীখন পৃথিৱী হৈ আছে আজি আপুনি নথকা হ'লে মই বহুত ডাঙৰ বিপদত পৰিলোহেঁতেন যিহেতু আজি মোৰ ন বজাত ইণ্টাৰভিউ আছিল আপোনাক লগ নোপোৱা হ'লে আজি মই হয়তো ইণ্টাৰভিউত দিবলৈ নাপালোঁহেঁতেন আপোনাক মই সময়ত লগ পোৱা বাবেহে সঠিক সময়ত অফিচ পাবহি পাৰিলোঁ আপোনাক বহুত বেছি ধন্যবাদ এইয়া লওক আপোনাৰ ভাড়াটো ভালে থাকক সদায় ভগৱানে মংগল কৰক